এক দুই দুই হেজাৰ বাৰ এক তিনি দুই হেজাৰ তেৰ এক চাৰি দুই হেজাৰ পোন্ধৰ চাৰি পাঁচ দুই হেজাৰ তেইছ পাঁচ ছয় দুই হেজাৰ তেৰ